অঁ হেল্ল' অঁ সেই আপোনাৰ তাত চবজি পোৱা হ'বনে মোক চবজি অলপ দৰকাৰ হৈছিলে

কি কি আছে বাৰু আপোনাৰ ওচৰত

মোক দাংবদী অলপ লাগিছিলে কেনেকৈ হৈ আছে দামবোৰ

আৰু হেৰি কোমোৰা কেনেকৈ দিছে অঁ অঁ এইবোৰ বস্তুবোৰ বেছি দৰব পাতি দিয়া নি আকৌ অঁ অঁ মানে দৰব পাতি দিয়া হ'লে অকণমান দিগদাৰ হয় যে

হেৰি মোক অকণমান সৰহকৈয়ে লাগিছিলে এই দামটো অকণমান মিলাই কৰি দিব নে কি দাংবদী অলপ সৰহকৈয়ে লাগিছিলে ঠিক আছে বাৰু মই পিছবেলাকৈ যাম আপুনি থাকিব নহয় দোকানত অঁ অঁ মই তেতিয়াই পাতি ল'ম বাৰু